হয় নিশ্চয় আমাৰ ক্ষুদ্ৰ ব্যৱসায়টোৱে আমাৰ স্থানীয় সমাজখনলৈ বহু ধৰণৰ অৰিহণা আগবঢ়াইছে মই ক'ব গ'লে ব্যৱসায় ক্ষেত্ৰত বহুত এতিয়া যেনেধৰণে আমাৰ ওচৰৰ ভণ্টি ভাইটিহঁত আৰু তাহাঁতে এতিয়া যিহেতু নতুন নতুন প্ৰজন্ম উঠি আহিছে তাহাঁতে আমাক দেখি যাতে তাহাঁতেও ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যায় আৰু নিজৰ জীৱনটো ভালদৰে গঢ়ি উঠাত সহায় কৰে আৰু মই তেনেকৈ পৰামৰ্শ দিম যে তাহাঁতে আমাক দেখি বা আমি যেনেধৰণে দুটকা ইনকাম কৰিছোঁ তাহাঁতিও তেনেকৈয়ে ব্যৱসায় ক্ষেত্ৰত গৈ তাহাঁতি আমাক দেখি নিজৰ ব্যৱসায়টো আৰম্ভ কৰে যিহেতু আজিকালি বহুতত দেখিবলৈ পোৱা যায় যে চাকৰি পোৱাতো ইমান এটা অসম্ভৱ আৰু সুবিধাজনক নহয় যে সকলোৱে চাকৰি কৰিয়ে যে খাব পাৰিব তেনেকুৱা কথা নাথাকে আৰু ব্যৱসায় ক্ষেত্ৰতো তাহাঁতে নিজৰ ভালদৰে জীৱনটো গঢ়ি উঠাত সহায় কৰিব পাৰিব আৰু মই এইটোৱে ক'ম যে তাহাঁতে ভালদৰে আমাক দেখি নিজেই ভালদৰে ব্যৱসায় আৰম্ভ কৰক আৰু আনকো সেই ব্যৱসায় আৰম্ভ কৰিবলৈ তাহাঁতে পৰামৰ্শ দিয়ক আৰু তাহাঁতে নিজেই এটা ধনাত্মক দিশত তাহাঁতে আগবাঢ়ি যাব পাৰে তাকেই মই অৰিহণা দিবলৈ প্ৰেৰণা কৰোঁ